মোৰ অনুসৰণ কৰাৰ লিখাৰ কোনো অভ্যাস বা ৰুটিন নাই লিখাত অনুশাসন কেনেকৈ অব্যাহত ৰাখে মানে লিখাত অনুশাসন বুলি কোনো কথা নাই যি মই যায় যেতিয়া যেনেকৈ মন যায় তেনেকৈ টুকি থোৱা হয় আৰু পাছত সেই সেইবিলাকেই একগোট কৰি পেলাই লিখা এটা প্ৰস্তুত কৰা হয় ইয়াত মই অনুশাসন বুলি কোনো কথা বিশ্বাস নকৰোঁ মনত অহা যিকোনো ভাৱ অভিব্যক্তিকে লিখি থোৱা হয়